এই আপুনি এই দোকানীজন হয়নে অঁ আমাৰ বিয়া এখন আছিলে এই কিবা কিবি কাপোৰ লাগিছিলে তাত পামনে নাই

কইনাই পিন্ধা কাৰণে ছেট লাগিব পাঁচ ছয়টা মান আৰু বাকী এনেকে মান ধৰা কাপোৰ এনেকে কিছু লাগিব গামোচাকে ভিতৰ কৰি কেনেকুৱা দামৰ কাপোৰ আছেনো বাৰু

এই পাটৰ যিটো বৰ্তমান চলি আছে সেইটোৰ দামটো কিমান নহয় নহয় নহয় এইটো অৰ্জিন পাটটো হয় হয়

কিমান হ'ব মই মই অলপ বেছিকৈ কাপোৰ ল'ম গতিকে দামটো কমাই ধৰিব হ'লেও অলপ কমাই ধৰিব গামোচাবিলাক কি ৰেটত দিছেনো

তথাপি কিমানকে দিব কিমানকে দিব কওকচোন ছশ মানকে দিব নোৱাৰিব নেকি চাওকচোন চিন্তা কৰি ভালকে ঠিক আছে ঠিক ঠিক আছে মই মই যাম ৰ'বচোন বাৰু আবেলি ঠিক আছে